অঁ হেল্ল' অঁ অঁ ভাল ভাল আপোনাৰ ভাল এই ঘৰতে আৰু কিনো কৰিম ইমান গৰম অঁ কওকচোন কি কথা অঁ চিঠি এখন দি থৈ গৈছিলে বাৰু হয় অঁ আপুনি যাব নেকি তাকে হেৰি এইটো কি কয় মই যাম যাম অঁ যাম বুলি ভাবি আছোঁ তাতে আৰু ল'ৰা দুটাও যাম বুলি কৈছিলে আমাৰ ঘৰৰ ওচৰৰে এই ৰাজেন আৰু মাধৱ যাম বুলি কৈছে অঁ সিহঁত দুজনকো লৈ যাব লাগিব লগতে অঁ তাকে কেইতাৰিখলৈ আছিলে জানো অঁ অহামাহৰ পাঁচ তাৰিখে ন তাকে মই চিঠিখন দি থৈ গ'লহি তাৰিখ ডেট চেট ভালকৈ চাবলৈয়ে পোৱা নাই অঁ অঁ

তাকেহে তাকে সেইদিনা যোৱাটো কেনেকৈ যোৱা হ'ব বা গাড়ীখন লৈ যোৱাই ভাল হ'ব গৰমত অঁ তাকে আৰু আমি কেইটা হ'লো এতিয়া আপুনি মই আমাৰ তিনিটা আপোনাৰ সৈতে চাৰিটা চাৰিটাহে আৰু গাড়ীখনকে লৈ যাব লাগিব তেতিয়া গাড়ীখন লৈ গ'লে আমাৰ সুবিধাও হ'ব অঁ তাকেহে এতিয়া অঁ কেইটামান বজাত ওলাই কেইটামান বজাত মিটিং হ'ব দহটামান বজাত তাকে এতিয়া গাড়ীখনকে লৈ মেলি ওলাই যাব লাগিব আৰু গোটেইকেইটা

অঁ অঁ তাকে একেটা ৰাস্তাতে লৈ যাম আৰু দিয়ক অঁ তাকেহে অঁ অঁ যাবতো লাগিবই চাগে মিটিঙখনলৈ ন

অঁ থাকিব থাকিব অঁ ঠিক আছে তেনেহ'লে অঁ অঁ অঁ ঠিক আছে ঠিক আছে দিয়ক অঁ